হয় অঁ শুনিছোঁ কওকচোন কোনে ক'লে

অঁ হয় হয় অঁ ঠিকে থাকে চলি বাৰু এতিয়ালৈকে

অঁ হয় অঁ অঁ মোৰ সেইটো ইয়াত আছে এইটো মোৰ মানে মাহ অনুযায়ী কৰোঁ ধৰক এতিয়া যিটো চিজনত যিটো চলে সেইটো মতেই কৰি আছোঁ এতিয়া আপুনি পাব বিলাহী বন্ধাকবি আৰু কচু পাব আৰু ঠিক তেনেদৰে পাব কিছু কিছু তিঁয়হ আছে জিকা আছে তৰৈ আছে ঠিক তেনেধৰণে আছে কিছু পাচলি আপোনাক প্ৰয়োজন হৈছিলে নেকি অঁ

অঁ ঠিকে আছে ময়ো ভাল পাইছোঁ বাৰু শুনি ময়োতো এতিয়া মাজুলী বুলিয়ে নহয় বহুত জেগালৈ দিওঁ এতিয়া আপোনাক ওচৰতে দিব ক'লে ভালেই পাম আপোনাক কিমানমান বস্তুৰ প্ৰয়োজন হৈছিলে মানে অঁ পাব আপুনি নিজেই এদিন আহিব চাই যাবহি বস্তুখিনি হয় নহয় কোনো এটা ব্যৱসায়টো বিশ্বাসৰ ওপৰতে চলে ন আপুনি মোক এতিয়া ক'লে ফিফটি পাৰ্চেণ্ট দিব আপুনিও মাজুলীৰ মানুহ ময়ো মাজুলীৰ মানুহ আপোনাক মই বিশ্বাসত দিম আপুনি সেইটো বিশ্বাস ৰখাটো আপোনাৰ কথা বাকী মোৰ ফালৰপৰা মই দিম বিশ্বাসতে দিম হয় অঁ ভাল ভাল বাৰু শুনি আপুনি কৈছে তেনেকৈ হয় নাই ওচৰতে দিব পালে ময়ো ভাল পাওঁ বাৰু ওচৰতে বস্তুখিনি দিব পালে ভাল পাওঁ মই অঁ অঁ ঠিক অঁ ঠিকেই আছে আপুনি তেতিয়াহ'লে কেতিয়া মানে আহোঁ বুলি ভাবিছে ফাৰ্ম চাবলৈ হয় হয় আহিব তেন্তে আৰু কিন্তু তাৰ লগতে ধৰক আপুনি যে ক'লে ফিফটি পাৰ্চেণ্ট দিব সেইটোও দিব ময়ো ধৰক ব্যৱসায়টোৰ ওপৰতে চলি আছোঁ আপুনি যদি তেনেকৈ দিয়ে তেতিয়া ভাল হ'ব

অঁ হয় সেইটোৱে অঁ ঠিক আছে তেন্তে আপুনি আহিব অঁ লগ পাই ভাল লাগিলে ঠিক আছে অঁ অঁ